অঁ মই আজি তিনিদিনমান আগতে আপোনালোকৰ স্কুলত গৈছিলোঁ আমাৰ পৰিৱেশ দিৱসৰ কাৰণে আপোনালোকক হেৰি নিমন্ত্ৰণ জনোৱা হৈছিলে অঁ আপোনালোকৰ কল আমি স্কুলত যাম বুলি ভাবিছোঁ গছ গছনি ৰুম তাতে মই আশা কৰিছোঁ যাতে আপোনালোকৰ ষ্টুডেণ্টছবোৰে ভাগ লয় আৰু আমি এনেকৈ কিবা কম্পিটিচনো কৰিম বুলি ভাবিছোঁ আপোনালোকৰ যদি অনুমতি আছে আমি কম্পিটিশ্য়নবোৰ ষ্টুডেণ্টছৰ লগতে কৰিম বুলি ভাবিছোঁ আমি পৰিৱেশ দি বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি অঁ আমি নতুন নতুন প্ৰতিযোগিতা কিছুমান পাতিম ষ্টুডেণ্টৰ সমাজত যোনবোৰে প্ৰাইজ পায় সেইবোৰক আমি প্ৰাইজো দিব চেষ্টা কৰিম আপোনালোকৰ স্কুলৰ ভিতৰত এনেকুৱা ভাল জেগা আছে নেকি য'ত আমি গছ পুলি বেছি ৰুব পাৰোঁ যাতে আগন্তুক দিনলৈ আমাৰ মানে ফিউচাৰটো চিকিয়ৰ হৈ থাকে মানুহবোৰৰ কাৰণে সেইটো কাৰণে আমি আপোনালোকৰ দ্বাৰা সহায় সহযোগীতা বিচাৰিছোঁ যিহেতুকে আপুনি প্ৰিন্সিপাল এখন স্কুলৰ আপুনি মই বিচাৰোঁ যে আপুনি স্কুলৰ গোটেই ছাত্ৰ ছাত্ৰীবোৰক এইটো কথা ইনফৰ্ম দিয়ে যাতে বিশ্ব পৰিৱেশৰ দিনা কোনো যাতে স্কুল খতি নকৰে এঘণ্টাৰ বাবে হওক বা আমাৰ প্ৰগ্ৰেমটো দুঘণ্টাও হ'ব পাৰে বা এঘণ্টাও হ'ব পাৰে বেছি টাইম নকৰোঁ আমি এঘণ্টাৰ বাবে ল'ৰা ছোৱালীকেইটা আহি তেওঁলোকে যাতে এনেকৈ নিজৰ হেৰি প্ৰেৰণাবোৰ দেখাই তেওঁলোকে যাতে নিজৰ এই ভালকৈ গছ পুলি ৰোৱাৰ বিষয়ে জানিব পাৰে সেইটো কাৰণে আমি এইটো প্ৰগ্ৰামটো কৰিছিলোঁ যাতে মই তাকে অনুৰোধ কৰিছোঁ আপুনি যাতে আমাক পাৰ্মিশ্য়নটো দিয়ে

মই মই ভাবিছোঁ যাতে আমাৰ আপোনালোকৰ ষ্টুডেণ্টখিনিয়ে মোৰ লগত একেলগে গছপুলি ৰোপণ কৰক তেওঁলোকেও যাতে ঘৰৰ নিজৰ ঘৰৰ পৰা এডাল হ'লেও গছ লৈ আহে আৰু আপোনালোকেও যাতে গছ এপাত এপাত এজোপা এজোপা যদি লৈ আহে তেতিয়াহ'লে মানে আমাৰ দেশখন বা আমাৰ ৰাজ্যখন সুৰক্ষিত হৈ থাকিব যিহেতুকে এতিয়া আপোনাৰ ফ্লাই অ'ভাৰৰ কাৰণে বা ৰাস্তা ঘাটৰ কাৰণে গছ গছনি কাটি দিয়া হৈছে সেইটো কাৰণে আমি ভাবিছোঁ যে সব স্কুলে স্কুলে যাম গৈ কিনে আমি আমাৰ ভৱিষ্যতৰ ল'ৰা ছোৱালীবোৰক শিকাম যে আমাৰ কাৰণে গছ পুলি ৰোৱাটো কিমান দৰকাৰী গছ এডাল এজোপা যদি থাকে সেইডাল আমাৰ কাৰণে কিমান দৰকাৰী হ'ব আগৰ জনমলে সেইবোৰৰ কাৰণে আমি আপোনাৰ স্কুলখনক ভাবিছোঁ তেওঁলোকে আপোনাৰ স্কুলখনৰ নাম বহুত আছে আৰু মই আশা কৰিছোঁ আপোনালোকে গোটেই গোটেইবোৰে এনেকৈ এডাল এজোপা এজোপা যাতে গছ আনে সেইদিনাখন ঘৰৰ পৰা আপুনি এইখিনি কথা হেৰি ষ্টুডেণ্টছৰ মাজত জনাই দিব ন'টিছ দি দিব তেওঁলোকক

অঁ আৰু আমি কম্পিটিশ্যনত বহুতটা বেলেগ বেলেগ ধৰণৰ খেল ধেমালিয়েই হওক বা ছবি অঁকাই হওক আমি তেনেকৈ কম্পিটিশ্যন পাতিম বুলি ভাবিছোঁ ছবি অঁকাৰ গোটেই সামগ্ৰী আমি দিম বুলি ভাবিছোঁ নিজৰ তৰফৰ পৰা যাতে তেওঁলোকে একো অসুবিধা নাপায় কম্পিটিশ্যন কৰাত তেওঁলোকে পৰিৱেশৰ বিষয়ে তেওঁলোকে কেনেকৈ ভাবে পৰিৱেশটো আমাৰ এতিয়া কেনেকুৱা হৈ আছে সেইবোৰৰ তেনেকৈ তেওঁলোকে বন ছবি আঁকিব পাৰিব ত' আপোনাৰ আপুনিতো কম্পিটিশনৰ কথা এখন ভাল ন'টিচ ওলাই কেনে যাতে ল'ৰা ছোৱালীৰৰ মাজত গোটেইখিনি বিয়পায় পৰে সেই বুলিতো মই আশা কৰিলোঁ আমি সেইবোৰ বেব আমি দি আছোঁ সেইবোৰ তেওঁলোকে জানিলে হ'ব অঁ অঁ অঁ অঁ ঠিকে আছে দিয়ক অঁ অঁ হ'ব দিয়ক আপোনাৰ লগত কথা পাতি বহুত বহুত ভাল লাগিল ধন্যবাদ অঁ অঁ দিয়ক